অসম ভ্ৰমণ কৰোঁতে বহুতো জনগোষ্ঠী বহুতো জনজাতি সকলো মানুহকে লগ পোৱা যায় আৰু সকলোৰে নিজৰ নিজৰ খাদ্য নিজৰ নিজৰ নৃত্য আৰু নিজৰ নিজৰ সাজ পাৰ চব ধৰণৰ ধৰণৰে মানুহ লগ পোৱা যায় চবৰে নিজৰ নিজৰ খাদ্য থাকে যেনেদৰে আহোমসকলৰ এতিয়া তেলপিঠা তিলপিঠা ঘিলাপিঠা আদি সিহঁতৰ খাদ্য বহাত মাহত আৰু সিহঁতৰ নৃত্যটো বিহু নৃত্য বিহু নাচ ঘৰে ঘৰে বিহু কৰা আৰু মিচিংসকলৰ সেনেকৈ এই টোপোলা ভাত ছাইমদ সিহঁতৰ খাদ্য আৰু সিহঁতৰ নৃত্য যেনেদৰে গুমৰাগ আদি সিহঁতৰ যে সেনেদৰে নৃত্য সেনেদৰে নিজৰ নিজৰ সংস্কৃতি নিজে নিজে মানি চলে আৰু নিজৰ নিজৰ সাজ পাৰ আহোমসকলৰ মুগাৰ মেখেলা ৰিহা চাদৰ আৰু মিচিংসকলৰ যেনেদৰে বুকুত মেথনি মৰা আদি আৰু বড়োসকলৰ নিজাববীয়া খাদ্য হৈছে শামুক গাহৰি মাংস আৰু পলু সিহঁতৰ শামুকটো নহ'লে যেনেদৰে নহ'বই আৰু আহোমসকলৰো কিছুমান নিজৰ নিজৰ আছে খাদ্য যেনে বহাগ মাহত যেনেদৰে তিলপিঠা ঘিলাপিঠা চাহ জলপান তৈয়াৰ কৰা হয় সেনেদৰে মাঘৰ বিহুত আকৌ ভোগ কৰা হয় যিমান মানুহক পিঠা খুৱাব পাৰে সিমানকৈয়ে ভাল বুলি কোৱা হয় আকৌ কাতি বিহুত পথাৰত যেনেদৰে চাকি দিয়া হয় সেনেদৰে নিজৰ নিজৰ পৰম্পৰা নিজৰ নিজৰ সাজ পাৰ আৰু মাজুলীৰ ৰাস ফেষ্টিভেল এতিয়া মাজুলীত সত্ৰ আছে ৰাস আছে আৰু ৰাস গোটেই শ্ৰীকৃষ্ণৰ সৰু কালৰ পৰা শৈশৱ কালৰ পৰা বৃদ্ধ কাললৈকে গোটেই ৰাসখনত দেখুওৱা হয় আৰু সেই ৰাস আৰু তাৰ সেই মাজুলীৰ ৰাসৰ বাবেই নিজাববীয়া সাজ পোছাক আছে নিজাববীয়া সাজ পোছাক মাজুলীতে পায় মাজুলীতেই যেনেদৰে বনায় আৰু বিহু ডাঞ্চ বিহু ডাঞ্চ হৈছে অসমৰ একদম এৰিব নোৱাৰা বিহু ডাঞ্চ যেনেদৰে এতিয়া বহাগ মাহ আৰম্ভণি হোৱাৰ পৰাই বহাগৰ আদৰণি বুলি বিহুত ঘৰে ঘৰে ফুৰা নিয়ম যেনেদৰে চোতালখন গছকিবই লাগে ৰাইজে তেনেদৰে বিহু এফাঁকি মাৰি হুঁচৰি এফাঁকি মাৰি সেনেদৰে নিজৰ পৰম্পৰাটো আগবঢ়াবই লাগে বিহু ডাঞ্চ পুৰণি বিহু ডাঞ্চ বেলেগ আছিলে আৰু এতিয়া আধুনিকতা বেলেগ হৈছ একেই প্ৰায় এতিয়া সময়ৰ লগত মিলি সময়ৰ লগত খোজ মিলাই নৃত্য নাচসমূহ বেলেগ হৈছে কিন্তু প্ৰায় আগৰদৰেই আছে একেই হৈ আছে এতিয়া আধুনিকতা হোৱাৰ পাছতো আকৌ পুৰণিবোৰ আনিবলৈ বিচাৰিছে এতিয়া আগৰ দিনৰ মানুহে আকৌ পুৰণি পুৰণিবোৰ চাবলৈ ইচ্ছা কৰে পুৰণি পুৰণিবোৰ উলিয়াবলৈ ইচ্ছা কৰিছে আৰু সেনেদৰে নিজৰ নিজৰ সংস্কৃতি নিজে নিজে বজাই ৰাখিছে এতিয়া অসমখন ফুৰোঁ ফুৰোঁ বুলি ক'লে ভ্ৰমণ কৰোঁ বুলি ক'লে শিৱসাগৰ একদম ঐতিহাসিক জেগা শিৱসাগৰ শিৱসাগৰৰ ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ সকলোবোৰ চাব পাৰি ৰং ৰংঘৰৰ বাকৰিৰ বিহু এইটো বহাগৰ বিহুতে ম'হৰ যুঁজ কুকুৰাৰ যুঁজ এই সকলোবিলাক চাব পাৰি এইটো পুৰণি পৰম্পৰাগতভাৱে চলি আ আহিছে আৰু এতিয়াও চলি আছে ৰংঘৰৰ বাকৰিত উৰুকাৰ উৰুকাৰ দিনাই নহ'লে বা বিহুৰ প্ৰথম দিনাই তাৰ পতা হয়েই ৰংঘৰৰ বাকৰিত কুকুৰাৰ যুঁজ ম'হৰ যুঁজ আগতে যেনেদৰে ৰজা ৰাণীয়ে চাইছিলে এতিয়া সমূহ ৰাইজে সেনেদৰে চায় আগৰ দৰেই হৈ আছে ছেইম আৰু ক'বলৈ গ'লে ৰাস ৰাস চাবলৈয়ো ভাল শ্ৰীকৃষ্ণৰ গোটেই গোটেই কাহিনীখিনি গোটেই কথাখিনি ৰাসত সকলোবোৰ দেখাই দিয়ে যিবিলাক আগতে পঢ়িছিলে পুথি পঢ়িছিলে বা পুথি আগৰ ককাদেউতাহঁতে বুজাই দিছিলে এতিয়া চকুৰে ভালদৰে নিজে চাব পাৰি নিজে দেখিব পাৰি কিছুমান পঢ়াই দিয়াবোৰ মনত নেথাকিলেও এতিয়া চকুৰ মানে চকুৰ নিজৰ চকুৰেদি চাব পাৰি সম্পূৰ্ণ গোটেই দৃশ্যসমূহ দেখাই দি দেখাই দিয়ে এনেদৰে ৰাসটো আগৰ পৰাই চলি আহিছে আৰু প্ৰত্যেকবাৰে ৰাসটো হয়েই এনেদৰেই চলি আহিছে আৰু নিজা নিজা সাজ পোছাক তাতে পোৱা যায় এনেদৰেই চলি আহি আছে আৰু মাজুলীৰ ৰাস বুলি ক'লে আৰু বুজাবলৈ ভাষা নাই মাজুলীলৈ বোলে যাৰ লিখা থাকে যাক চাবলৈ দিয়ে তেওঁহে চাবলে পায়গৈ